কিছুমান ৰেচিপি আছে হয় যথেষ্ট কঠিন আমি শিকিবলৈ চেষ্টা কৰিব লাগে কিন্তু কঠিন কাৰণে আমি আচলতে বেয়া পাওঁ চেষ্টা কৰিবলৈ কিন্তু এতিয়া ৰেচিপি বুলি ক'লে আজিকালিটোতো আপোনাৰ ইণ্ডিয়ানৰ পৰা আৰম্ভ কৰি চাইনিছৰ পৰা আৰম্ভ কৰি পাঞ্জাৱী পৰা আৰম্ভ কৰি গুজৰাটী ধেৰ আছে কিন্তু ইমানখিনিতো আমি শিকাটোতো সম্ভৱ নহয় গতিকেলৈ আৰু কেতিয়াবা মানে মোৰ মন যায় মই গাহৰি মাংস ৰেচিপি ভালকৈ কিবা এটা বনাই মানে বেলেগক খোৱাবলৈ নিজেতো নাখাওয়ে গাহৰি গতিকে বেলেগক খোৱাবলৈ মন যায় যায় যদিও মানে কি কি কি দৰকাৰ হয় কি কি কি হয় সেইবিলাক জানিব লাগিব তেতিয়াহে পাৰিম এইটো মোৰ কাৰণে কঠিন ৰেচিপি আকৌ আপোনাৰ এইটো কি কয় চিকেন বিৰিয়ানী চিকেন বিৰিয়ানীটো বাৰু উল্টাই পোল্টাই হ'লেও অকণমান চকণমান হ'লেও মানে চেষ্টা কৰিলে পাৰিম কিন্তু একদম আচল যিটো চিকেন বিৰিয়ানী হাইদৰাবাদি সেইটোতো নোৱাৰো ভালকৈ বনাবলৈ সেইটো মোৰ কাৰণে কঠিন মন যায় শিকিবলৈ আৰু বিভিন্ন ধৰণৰ ৰেচিপি আছে আছে যদি নাম চাম সিমান ভালকেও নাজানো খায়ো তেনেকৈ পোৱা নাই এনে জেনেৰেল যিটো আৰু মাংস বনাব লাগে আৰু নিমখ হালধি দি সেইটোহে জানো আৰু বনাবলৈ আৰু বাকী সিমান নাজানো গতিকেতো মোৰ শিকিবলৈও মন এটা আছে কঠিন ৰেচিপিবিলাক শিকিবলৈ মন এটা আছে চেষ্টা কৰিলে হয়তো পাৰিম নোৱাৰিম বুলি নকওঁ কিন্তু চেষ্টা কৰা আগতে এনেকুৱা লাগে যেন ৰেচিপিটো বহুত যেন টান নেকি সেইটো হিচাপে মনলৈ আহিলে দেখোন একোৱে নোৱাৰি শিকিবলৈ সেইকাৰণে কঠিন ৰেচিপিবিলাক সাধাৰণতে চাই চাই ল'ব লাগিব আৰু চাই চাই মানে চেষ্টা কৰিব লাগিব